অঁ কোনে কৈছে অঁ কাম কৰিবলগীয়া আছিলে বাৰু মই এটা কুকুৰা গঁৰাল বনাইছোঁ তাত মানে মাটি ভৰাব লাগে সেইকাৰণে কাম কৰিবৰ কাৰণে মানুহ বিচাৰিছোঁ অঁ হাজিৰা মানে এতিয়া তোমাৰ যিটো চলিছে সেইটোৱে দিম সেইটোৱে দিম অঁ খালি কাম মানে ফাৰ্মটো চফা কৰিব লাগিব দানা দিয়া হেৰি পাত্ৰবোৰ ধুব লাগিব ঝাৰু চাৰু মাৰি সেইখিনি

অঁ অঁ অঁ তাকে হাজিৰাটো মানে যেনেকে চলি আছে সেইটোৱে দিম বাৰু অঁ মানুহ পাৰিলে আৰু লৈ আহিবা অঁ ফাৰ্মটো হেৰি ডাঙৰ যে অকল এজন মানুহে কৰিবলে দিগদাৰ হ'ব তাৰমানে এতিয়া সোমবাৰৰপা আহিলেই হ'ব অঁ হাজিৰা কৰা সময়টো সময়মতে আহিব লাগিব অঁ অঁ অঁ ঠিক আছে